বৰা দা হয় নহয় বাৰু আপোনাৰ দোকানৰপৰা যিটো কলম ল'লো মই সেইটো একদম বেয়া ফকটিয়া এটা দিলে দেই এইটো লিখিব লওঁতেই বেয়া হৈ গ'ল কলমটো আধা ধৰে আধা নধৰে এনেকে হ'লে কেনেকে হ'ব বাৰু ইমান দাম দি পিনে বস্তুটো ল'লো অঁ এইটো কালি লৈছিলোঁ কালি লোৱা কলমটো আপোনাৰ এতিয়া আধা ধৰিছে আধা ধৰা নাই ইমান ধুনীয়া কলমটো এনেকুৱা কৰিব লাগে নি আপোনালোকে নাপায় নহয় আপোনালোকে সোনকালে কৰিব সোনকালে মানে ভাল বস্তুতো দিব আকৌ এতিয়া মই কি কৰিম বাৰু কওকচোন এতিয়া কলমটো মই এতিয়া ভাল বুলিয়েতো আনিলোঁ এতিয়া ইয়াত আহি পিনে এইটো বেয়া ওলালে